গ্ৰাম্য গ্ৰাম্য মানে গাঁও চ' এই গাঁৱৰ যিকোনো সফলতাৰ বাবে আমি প্ৰথমতে এই গাঁওখনৰ সদস্যৰ লগত আলোচনা কৰিব লাগিব গাঁওখন চেঞ্জ কৰাৰ আগতে গাঁওখনত কিছু মানে পৰিৱর্তন অনাৰ আগতে গাঁৱত মুৰব্বীজনলৈ ক'ব মানে প্ৰয়োজন হ'ব বা যিকোনো যিকোনো ক্ষেত্রতেই গোটেই প্ৰায়বোৰ মানুহ লগ হ'ব লাগিব চ' লগ হৈ আলোচনা কৰিব লাগিব যে এই গাঁওখনৰ অমুকটো উন্নতি কৰিব লগা আছে বা পানীৰ যোগানটো বেয়া হৈ আছে তো সেইটো ভাল কৰিব লগা আছে আলি পুখুৰী পথ যি এনিথিং যিকোনো কামবোৰ মানে দিগদাৰ হৈছে চ' সেইখিনি ভাল কৰিব এনেধৰণৰ আৰু চ' সেইকাৰণে আমি মানুহখিনিৰ লগত আলোচনাত কৰিব লাগিব এনেকৈ মানে বেছি প্ৰয়োজন হ'ব সিহঁতক সফলতা বনাব লাগিব এনেকৈ গাঁওখন আমি সফল কৰিব পৰা যাব তেতিয়া আৰু গাঁওখন আপোনাৰ ল'ৰা ছোৱালীৰ বাবে খেল ধেমালি কৰি থাকে তো এই ষ্টেডিয়ামখন ভাল কৰি থ'ব লাগিব এনেকুৱা আৰু